ৰানাৰছ হাই মানে মই এই বুলিয়েই ভাবোঁ যে এই খেলটোৰ প্ৰতি মানুহৰ মানুহজনৰে হওক বা মানুহগৰাকীৰে হওক যথেষ্ট উৎসাহ থাকিব লাগে তেতিয়াহে মানে সেই খেলটোত খেলেই হওক বা দৌৰেই হওক যিকোনো হেৰিয়েই এই কি হেৰিয়েই হওক আমাৰ উৎসাহ উৎসাহ ভাবটো সেই বিষয়টো প্ৰতি আমাৰ উৎসাহটো জাগিব লাগিব সেই বিষয় মই ৰানাৰ্ছ হাই মানে সেইটোকে সেইটো বুলিয়েই ভাবি ভাবিব পাৰোঁ ধৰি লওক তেতিয়াহে আমি খেল বিষয়টোৰ আমি ধৰি লওক জয়ী হ'ব পাৰিম মই তেনেধৰণে ভাবোঁ দৌৰিলে ধৰি ল আমাৰ মেজাজটো মানে মনটো আমাৰ মস্তিষ্কটো যথেষ্ট ঠাণ্ডা হৈ থাকে যথেষ্ট মনটো আমাৰ পাতল লাগে আমি লগৰ লগৰ সমনীয়াৰপৰা বন্ধুবৰ্গৰপৰা ধৰি যথেষ্ট মানুহক লগ পাওঁ তেতিয়া আমাৰ মনবিলাক যথেষ্ট আনন্দ লাগে সেইকাৰণে দৌৰ দৌৰাৰ পিছত মই আমাৰ যিখিনি কৰ্ম কাম কৰিব লাগে আমি ধৰি লওক ঘৰতে হওক বা কৰ্মস্থানতে হওক যিখিনি কাম কৰিবলৈ আগবাঢ়িবলৈ যাওঁ আগবাঢ়ি যাওঁ সেই কামখিনি কৰিবলৈ মই যথেষ্ট উৎসাহিত হওঁ যথেষ্ট প্ৰভাৱিত হওঁ তাৰমানে ধৰি লওক আজি ধৰি লওক মই আজি ল'ৰাটোক স্কুললৈ উলিয়াই পঠিওৱা মানুহজনক কামলৈ উলিলাই পঠিওৱা ঘৰখনৰ অন্য মানুহক কেনেদৰে সহায় সহযোগ কৰি কাম কৰিব লাগে সেই সকলো কথাখিনিৰ কাৰণে মই উৎসাহিত অনুভৱ কৰোঁ মই সেইকাৰণে দৌৰাই হওক বা তেনেকুৱা ব্যায়াম চিয়াম কৰাই হওক তেতিয়া মই সেইবিলাক কৰি যথেষ্ট প্ৰভাৱ প্ৰভাৱিত হওঁ মই সেই সেইবিলাক কৰিবলৈ মই আগ্ৰহ অনুভৱ কৰোঁ এয়াকে কৈ এইয়াই আছিল মোৰ সেই অনুভৱ বজাই ৰাখিবলৈ মই উৎসাহিত হ'ব পাৰোঁ